অঁ মই যে কালি বেগটো নিছিলোঁ আপোনাৰ পৰা নাতিনীজনীয়ে বেগটো স্কুললৈ নিলে বেগ থোৱা বে বেগটো বোলে পানী ভৰাব ছাইড বেগ নাই আৰু কিতাপৰ লগত নিছে পানী পৰি গৈছে বোলে মই ঘূৰাই দিম বুলি ভাবিছোঁ দেই